মোক সুখী কৰি

থকা বস্তু প্ৰথম কথা মোৰ পৰিয়াল মোৰ পৰিয়াল যেতিয়া ভালদৰে থাকে কোনো অসুবিধা নহয় পৰিয়ালত যেতিয়া বেমাৰ আজাৰ নহয় কোনো ক'তো মানে কি জোঁটত নপৰে সকলোৱে ভাল থাকে মোক সেইটোৱে প্ৰথম সুখী ছেকেণ্ড সুখী হ'ল মোৰ মই গাহৰি মাংস খাই ভাল পাওঁ খাই আৰু লগৰবিলাকৰ লগত লগ বন্ধুৰ লগত যেতিয়া ক'ৰবাত ফুৰিবলৈ যাওঁ আমি বনভোজ খাওঁ বনভোজ খাই তাতে আমি এইটো কিবা আমি নিচাজাতীয় বস্তুও খাওঁ খালে তাৰপিছত আৰু তেতিয়া গান বাজনা বজায় বজাই কিনে আমি নাচি বাগি আমি সেনেকৈ সুখী হওঁ কেতিয়াবা আমি আকৌ গাড়ী লৈ ফুৰিব যাওঁ ফুৰিব যায়ো আমি তেনেকুৱা এটা সুখী হওঁ সুখী বুলি ক'লে মেইন সুখীটো হৈছে মই নিজে ভালে থাকি সুখী থকাটো সুখী নহয় মোৰ সুখী হৈছে মই যেতিয়া মোৰ ঘৰৰ মানুহক মোৰ দেউতাক হওক মোৰ বৰদেউতাক হওক যেতিয়া ভালদৰে দেখিম ঘৰলৈ যেতিয়া আহিম কামৰ পৰা আহিম আহি কিনে বৰদেউতাহঁতক যদি ভালদৰে দেখোঁ কোনো একো হোৱা নাই নহ'লে আৰু তেতিয়া আহি কিনে মোৰ সেই দিনটোৰ কাৰণে আহি কিনে যে মোৰ ঘৰৰ মানুহকেইটাৰ যেতিয়া এটা হাঁহি দেখিম ভালদৰে মাতিব কোনো ধৰণৰ কাজিয়া নকৰে একো নকয় তেতিয়াহ'লে মই মানে মই বৰদেউতাৰ ঘৰৰ ফেমিলিটো যেতিয়া গোটেইটো সুখী হৈ একেলগত বহি যেতিয়া ভাত খাম গধূলি ৰাতি আহি কিনে দিনততো খাব নোৱাৰোঁ দিনত কামত যাওঁ যেতিয়া ৰাতি আহোঁ আহি কিনে যেতিয়া একেলগে ভাতকেইটা খাম কোনোধৰণৰ অসুবিধা যেতিয়া নহয় ঘৰৰ মানুহে যেতিয়া ভালদৰে মাত বোল দি একেলগে ভাতসাঁজ খায় তেতিয়া মই বেছি সুখী হওঁ লগৰ লগত ফুৰিও সুখী হওঁ কিন্তু যেতিয়া ঘৰৰ মানুহকেইটা একেলগত থাকোঁ তেতিয়া মই চবতকে বেছি সুখী হওঁ ঘৰৰ মনুহৰ লগত থাকিয়েই এতিয়া লগৰ লগত থাকিলেও সেইটোতকে বেছি সুখী এইটো লগৰ লগত আমি সদায় থাকিব নোৱাৰোঁ কেতিয়াবা সদায় বেলেগ বেলেগ লগ হয় সেইটো বেলেগ এটা সুখ আহে লগৰ লগত থাকিলে কিন্তু ঘৰৰ লগত সদায় জন্মৰ পৰা যেতিয়া মৰালৈকে ঘৰৰ মানুহকেইটাৰ লগতে থাকিব লাগিব এতিয়া ঘৰৰ মানুহকেইটাই যেতিয়া বিপদত পৰিব তেতিয়া মই সুখী হ'ব নোৱাৰোঁ কাৰণ ঘৰৰ মানুহকেইটা যদি বিপদত নপৰে তেতিয়া মই সুখী হ'ব পাৰোঁ তেনেকেই মই সুখী হওঁ